আঠ দুই দুহেজাৰ চাৰি বাইছ সাত দুহেজাৰ চাৰি সাত দহ দুহেজাৰ বিছ বাইছ এক দুহেজাৰ একৈছ আঠ দুই দুহেজাৰ তিনি